অঁ হেল্ল' অঁ হয় হয় মই কৈছোঁ কওকচোন বাৰু অঁ অঁ আপুনি হাই ছেকেণ্ডেৰীখন দেখিছে নাই বাৰু অঁ সেই মৰাণ হাই ছেকেণ্ডেৰীৰ ছাইডৰ যিটো গলি যে সেই গলিটোদি সোমাই আহিব সোমাই আহি আহি আপুনি চাৰিআলি গলি এটা পাব সেই গলিটোৰ বাওঁ ছাইডে সোমাই দিব বাওঁ ছাইডে সোমাই আহি আপুনি অকণমান দেৰি আহিলে অকণমান দূৰ আহিলে আকৌ আপুনি আকৌ চাৰিআলি এটা চাৰিআলি এটা পাব সেই চাৰিআলিটো যেতিয়া পাবহি আপুনি মোক ফোন কৰি দিব মই ওলাই যাম বাৰু আপুনি কিমান দূৰ পালেহি অঁ অঁ আপুনি আকৌ এবাৰ ফোন কৰি দিব যদি চাৰিআলিটো পালেহি অঁ ঠিক আছে বাৰু অঁ কিবা দিগদাৰ থাকিলে ফোন কৰিব বাৰু দেই অঁ হ'ব